হেল্ল' এইটো তেজপুৰ পিজ্জা হাটৰ পৰা কৈছে নে মই মানে ডেলিভাৰী দিছিলোঁ পিজ্জাৰ কাৰণে অলপমান আগতে মই ফোন কৰিছিলোঁ তাৰপিছত মোৰ মানে এতিয়া এটা কথা হ'ল মই ঘৰৰ পৰা গুছি আহিলোঁ এঠাইত ত' মই ডেলিভাৰী যোনটো মোৰ ঠিকনা আছে সেইটো মই হেৰি মানে সলনি কৰিব বিচাৰিছোঁ আপুনি ঠিকনাটো ল'ব পাৰি নেকি মোক সলনি কৰা ঠিকনাটো মই আগতে এই অলপ আগতে মোৰ দিয়া ঠিকনাটো আছিলে মোৰ নামটো সুদিপ্তা নাথ অঁ অলপ আগতে মই দিয়া ঠিকনাটো আছিলে ত্ৰিবেণী হ'লৰ পৰা চিধাচিধি আহি থাকিলে হাটীপিলখানা বুলি কৈছিলোঁ মই হাটীপিলখানা আহি পেলাই ডেভলপমেণ্ট অফিচৰ যোনটো মানে ডেভলপমেণ্ট অফিচৰ ঠিক বিপৰীত ফালে যোনটো দোকান আছে কে চি ইলেক্ট্ৰিকেল মই তাতে দিছিলোঁ কিন্তু এতিয়া মই তাৰপৰা গুছি আহিলোঁতো মই সেইটো কাৰণে তাতে আপুনি দিব নালাগে আপুনি আহি যাব পুলিচ লাইন পুলিচ লাইন যোনটো বৌ বাজাৰ আছে বৌ বাজাৰটো পাৰ কৰিলেই বাৰিকা চুবুৰি যোৱা ৰাস্তাটো যে আছে গলিটো সেই গলিটোৱেদি সোমাব নালাগে বাৰিকা চুবুৰি যোৱা গলিটো যোনটো আছে তাৰ লগতেই যে আৰু এটা ডাঙৰ গলি আছে তাতেই তিনি নম্বৰ যোনটো ফ্লেট আছে অৰেঞ্জ কালাৰৰ যে তাৰ তলতেই আহি পেলাই আপুনি ফোন কৰিলেই হ'ব মই সেইটো বিল্ডিংৰ পৰাই ওলাই আহিম আপুনি মানে তাতে আহি দিব পাৰিবনে তাতে আহি মোক জাষ্ট এবাৰ ফোন কৰি দিলেই হ'ল মই আহি যাম আৰু